অঁ গান শিকিছেনে বুলি ক'ৰ পৰা নাযায় যদিও সিহঁতে নিজে নিজে মোৰ পৰা শিকি শিকে শুনে আৰু গুণগুণাই মই যিবিলাক গান গাওঁ বা গান ভাল পাওঁ সেইবিলাকেই সিহঁতে শুনি গাবলে চেষ্টা কৰে শিকি এনে বিভিন্ন ধৰণৰ গান মই বিভিন্ন ধৰণে গান গাওঁ বিশেষকে অসমীয়া গান জুবিনৰ গানবিলাক বিশেষকে গুণগুনাই থাকোঁ মায়াবিনি ৰাতিৰ কোলাত দেখা পালো তোমাৰ ছবি এনেকুৱা ধৰণৰ কিবা কিবি গান আছে আকৌ আনে যোৱা বাটে নোযোৱা ছোৱালীজনীক পোৱানে চিনি আন যোৱা বাটে নোযোৱা ছোৱালীজনীক পোৱানে চিনি পোৱানে চিনি তেনেকুৱা ধৰণৰ গানবিলাক গাই থাকোঁ সিহঁতেও মোৰ লগে লগে গাবলৈ পুৰা চেষ্টা কৰে সময় হ'লে নিশ্চয় শিকিব গুণগুণাই শিকে শুনিছে তেনেধৰণে আৰু আৰু শিকোৱা বুলি নহয় তেওঁলোকে শুনি শুনি মোৰ পৰা গায় আৰু বিহু বিহু বিশেষকে খুব ভাল পায় আৰু ময়ো বিহু নিজেও বিহু গাই খুব ভাল পাওঁ শিকে মোৰ পৰা শুনি শুনি গাই যেতিয়া গোটেইবিলাক লিৰিক্স মানে গানৰ শব্দবিলাক যেতিয়া ভুল বা অকমান উচ্চাৰণ কৰোঁতে স্পষ্ট নহ'লে মই আকৌ পুনৰ শুধৰাই শুধৰাই দিওঁ এইটো এনেকেইহে হয় এইটো এনেকুৱা ধৰণৰহে হয় শব্দবিলাক শুধৰাই দিওঁ আৰু সিহঁতেও মোৰ পৰা তেনেকে শুধৰাই গাবলৈ চেষ্টা কৰে তেনেকেই শিকিছে ভৱিষ্যতে যেতিয়া সময় হ'ব শিকাম সিহঁতক গান শিকাম নিজৰ পৰাও শিকাম আৰু আজিকালি শিকোৱাৰ মাধ্যম বিভিন্ন ধৰণৰ ফোনৰ সহায়ৰে শিক্ষকৰ সহায়ৰে বিভিন্ন ধৰণেৰে আজিকালি শিকিব পাৰি গানৰ লগতে সিহঁতক বাদ্যযন্ত্ৰ কিছুমান বজোৱা শিকোৱাৰো চেষ্টা কৰিম এতিয়াৰ পৰা চেষ্টা কৰাই থাকিবলে থাকিলহে পিছতকে হ'বগৈ মই আৰম্ভ কৰিছোৱেই বুলি ক'ব পাৰি শিকাবলৈ আৰু মই গাওঁ ইমানো নিজকে পাকৈত বুলি নাভাবোঁ যদিও সুৰবিলাক একেধৰণৰ কৰিবলে চেষ্টা কৰোঁ আৰু তেনেকৈ মোৰ সন্তানেও শিকিছে গান মই গাই মেলি শুনোৱাৰ উপৰিও মই সিহঁতক গানবিলাক ফোনৰ সহায়েৰে মোবাইলৰ সহায়েৰে গানবিলাক মই সিহঁতক শুনাওঁ যে এনেকুৱা এনেকুৱা গান গানবিলাকৰ অৰ্থও বুজাই দিওঁ যিবিলাক সিহঁতে জানিবলৈ চেষ্টা কৰে এইটো বস্তু এনেকুৱা হয় এই গানটোৱে এইটো বুজাইছে সেই গানটোৱে সেইটোও বুজাইছে আৰু সিহঁতে বহুত হেঁপাহেৰে জানিবলৈ চেষ্টা কৰে যে অ হয় নেকি তেনেকুৱা ধৰণেৰে মন দিয়ে আৰু মোকো সুধিবলৈ খুব উৎসুক হৈ থাকে বিহুৰ বতৰত যেনেকে বিহু দুখ লগা সময়ত দুখ লগা সেই ৰাতিৰ সময়ত সেই ৰাতিৰ নিজান পৰত ভাল লগা কিছুমান গান সিহঁতক শুনাওঁ তেনেদৰে কিছুমান এনেকুৱা ধৰণৰ গীত আছে হয়তো সিহঁতে সেইবিলাক শব্দৰ অৰ্থও বুজিবলে মানুহৰ সময় লাগে ন এটা বয়সত শিশুৱ এতিয়া শিশুকাল শিশু হৈ থকা অৱস্থাত হয়তো কিছুমান গানৰ সেই প্ৰেমৰ নিভাঁজ হেৰি প্ৰেমৰ যিটো নিভাঁজ মানে শিহৰণ থাকে হয়তো সিহঁতে সেইবিলাক অনুভৱ কৰিব নোৱাৰিব পাৰে কিন্তু গানৰ সুৰবিলাক নিশ্চয় দিব পাৰিব মই এতিয়া সেই তেনেকুৱা ধৰণৰ অকল সুৰবিলাক শিকাবলৈ চেষ্টা কৰিছোঁ আৰু যিবিলাক গানৰ অৰ্থ বুজি পায় ন সেইবিলাক মই মোৰ ফালৰ পৰা বুজাবলৈ চেষ্টা কৰিছোঁ সৰু হৈ থকা অৱস্থাতনো দেশ ৰক্ষা দেশৰ মানুহৰ অন্তৰাত্মা মানুহৰ চিন্তা ভাৱনা হিংসা দ্বেষ অহংকাৰ সেইবিলাক বস্তু সিহঁতে এতিয়া সৰু হৈ আছে বুজি নাপাব সেইবিলাকক লৈয়ো যিবিলাক গান ৰচনা হৈছে সেইবিলাকলৈও তেহেঁতক দেশৰ হকে গোৱা গানবিলাক মই শিকাওঁ যে এইখন আমাৰ দেশ হয় আমাৰ দেশক লৈ আমাৰ দেশক গৌৰৱ কৰি আমাৰ দেশখনক উন্নতিৰ কাৰণে ভাল হ'বলে কাৰণে এনেকুৱা ধৰণৰ গানবিলাক গোৱা হয় বুলি শিকাওঁ আৰু বিহুবিলাক বিহু আমাৰতো বিহুবিলাক যেতিয়া গাই শুনাওঁ মানে এইবিলাক বিহু হৈছে আমাৰ অসমৰ মানে আমি অসমীয়া মানুহ গতিকে আমাৰ বিহু আছে গতিকে এই বিহুবিলাকত গোৱা গানবিলাকেই হৈছে এনেকুৱা ধৰণৰ বুলি গানবিলাক শুনাওঁ এইবিলাকেই হৈছে আমাৰ অসমীয়াৰ প্ৰাণস্বৰূপ বিহুবিলাক অসমীয়াৰ জাতীয় উৎসৱৰ এটা প্ৰাণস্বৰূপ বুলি ক'ব পাৰি সেইবিলাক কথা সিহঁতক শিকাওঁ আৰু সিহঁতেও খুব ইচ্ছাৰে শিকিবলৈ চেষ্টা কৰে আৰু মই ভাবোঁ ভৱিষ্যত দিনত মই নিজৰ ফালৰ পৰা বহুত আগ্ৰহী সিহঁতক গান শিকাবলৈ ভালদৰে এজন এজন গায়ক গায়িকা হোৱাটোৱেই বিচাৰোঁ তথাপিতো নেকি তেনেকৈয়ে চেষ্টা কৰিম হয় নহয় সেইটো পিছৰ কথা কিন্তু মই বহুত বিচাৰোঁ মই কাৰণ মোৰো এটা সপোন আছিলে গায়িকা হোৱাৰ কিন্তু কিছুমান অসুবিধাৰ কাৰণে হয়তো আজিও এনেকে আছোঁ বা সিমান চাগে মই যোগ্য হয় বা নহয় মই নাজানো কিন্তু খুব গান গোৱাৰ মোৰ প্ৰবল ইচ্ছা আৰু হেঁপাহ আছে সৰুতে খুব গাইছিলোঁ আৰু পুৰস্কাৰ বহুত যথেষ্টখিনি পালোঁ চাৰ্টিফিকেট আৰু পুৰস্কাৰ বহুত এতিয়াও মোৰ আছে ঘৰত কিন্তু এতিয়া ডাঙৰ হোৱাৰ পিছত সেইবিলাক ইচ্ছা মৰি আহিছে বা ইচ্ছা আছে কিন্তু মানে কোনোবাই এইখিনি স্তব্ধ হৈ যাওঁ কিছুমান জীৱনৰ বহুত কিবাকিবি দায়িত্ব আহি পৰে এতিয়া সেইটো কাৰণে সেইখিনি যিখিনি মোৰ সপোন আছিলে সেইখিনি মোৰ ল'ৰা ছোৱালীক দিবলৈ চেষ্টা কৰিম পূৰাবলৈ চেষ্টা কৰিম সেইবিলাকেই আৰু ইমানখিনিয়ে মোৰ কথা বা মোৰ বক্তব্য মোৰ ইমানখিনিয়ে